অই কি কৰিছ অঁ তাকে ময়ো ভাবি আছোঁ এইকেইদিন তোক ফোন কৰিম বুলি ভাবিছিলোৱেই তাকেটো ওলাব লাগিছিল নহয় অঁ অঁ তাৰ কাপোৰ কিযোৰোটো আগতে অঁ আমাৰ অঁ অঁ সেইখিনি কৰি ল আগতে ময়ো তেনেকে ভাবিছোঁ পাটৰ কাপোৰ এযোৰ লওঁ আৰু সেনেকে চেলেং চাদৰ তাদৰ লওঁ বুলি ভাবিছোঁ ময়ো সেইটোৱেই তাকে আৰু সেনেকুৱাকেও অঁ লাগিবতো আৰু তিনিখনমান এনেকুৱা থাকিবই ন হে মই বেঙুনীয়া ৰঙৰ লওঁ নেকি এযোৰ তাকেতো

তাকে আৰু বিয়াৰ দিনা কি পিন্ধিম বুলি ভাবিছ মই মুগাৰ পিন্ধো নেকি বিয়াৰ দিনা তাকেতো তাকে পাৰি পাৰি দেই আজি ওলাব লাগিছিল হ'লে সন্ধিয়া

সেইটোৱেই অঁ ময়ো তাতে ময়ো দৰা ধৰোতে পিন্ধাযোৰ হ'লে সেউজীয়া ৰঙৰ ল'ম

অঁ অঁ তাকে ওলাইছোঁ ওলাইছোঁ সেয়াই কৰিব লাগিব আৰু অঁ তেনেকুৱাই কিবা ল'ব লাগিব আজি চাবলৈ যাম তেন্তে গধূলি অঁ অঁ অঁ অঁ দে তেন্তে এতিয়া ৰাখিছোঁ দে হ'ব অঁ অঁ অঁ হ'ব দে